হেল্ল' কোনে কৈ আছে অঁ নমস্কাৰ অঁ আমাৰেই অঁ অঁ ৰাহুল দা অ' চিনি পাইছোঁ

নালাগে খৰচ পাতি মানে

একে ত্ৰিছ অঁ মানে কি মোৰ পেকেজটো মানে হ'ল নাইন থাউজেণ্ড যদি মানে মই মই লৈ যাওঁ আৰু অঁ কম চম নাই একেবাৰে ফিক্স একেবাৰে মিনিট হ'লে লয় ইমানেইটোৱেই লয় প্ৰাইচ মানে সেইটো হ'লেও

অঁ অঁ আছে দুই লাখমান আছে আৰু অঁ অঁ ঠিক আছে যাব নি আপুনি সেইটো কওক

অঁ ঠিক আছে একো প্ৰবলেম নাই ঠিক আছে অঁ